সাপে কামোৰিলে আমি প্ৰথমতে যিখিনি ঠাইত কামোৰে সেইখিনিত তাৰমানে তাৰে এহাতমান ওচৰত এখন কাপোৰ বান্ধি দিব লাগে বা ৰছী ওপৰত বান্ধি দিব লাগে তাৰ পিছত আমি বেজৰ ওচৰত যাব পাৰোঁ বেজৰ ওচৰত গ'লে বেজে জাৰি ফুকি দিব তাৰ পিছত জাৰি ফুকি দিলে ভাল নহ'লে ডক্তৰৰ ওচৰত যাব লাগে ডক্তৰৰ ওচৰত গ'লে ইনজেকশ্যন দিব তেনেকৈ বহুত পদ্ধতিৰে আমি তাৰমানে সাপে কামুৰাটোৰপৰা বাচিব পাৰোঁ আৰু দ্বিতীয় কথা হ'ল কি জীৱ জন্তুৱে কামুৰে যেনে কুকুুৰৰে কামোৰিলে কুকুৰে কামোৰিলে মানুহে জগ দিয়ে কিন্তু সেইকাৰণে আমি কুকুৰৰে কামোৰাৰ লগে লগে আমি হস্পিটেল যাব লাগে হস্পিটালত গ'লে বেজী দিয়ে চিকিৎসালয়ত বেজী দিয়ে তেওঁলোকে বেজী মোটামুটি চৈধ্যটা বেজী দিয়ে নাড়ীৰ ওচৰত গতিকে সেই বেজীকেইটা ল'ব লাগে তাৰ পিছত আমাৰ কোনো এটা সেই বীজাণু নাথাকে ঠিক জীৱ কামোৰিলেও জীৱ জন্তুৱে কামোৰিলেও আমি ঠিক তেনেদৰে কিছুমান জন্তুৱে কামোৰিলে যেনে বঘােৰ কামোৰিলে মানুহটো নাবাছে ঠিক তেনেদৰে গৰু ছাগলীয়ে কেতিয়াবা কামোৰি দিলে আমি একো হেৰি কৰিব নালাগে ভয় খাব নালাগে সেইটো যিকোনো পদ্ধতিৰে আমি ৰোধ কৰিব পাৰোঁ বিশেষকৈ আমাৰ বেছি ভয় লগা কামটো হ'ল সাপে কামুৰাটো সাপে কামোৰাটো সাতে কামোৰাতো লগে লগে আমি জৰা ফুকা কৰিব পাৰোঁ তাৰ পিছত আমি হস্পিটালত যাব পাৰোঁ জৰা ফুকা কৰাৰ পিছতহে আমাৰ তাৰ মানুহে কিছুমান পদ্ধতি হেৰি হ'ব পাৰে সেইকাৰণে জীৱ জন্তুৱে হওক বা সাপে কামোৰিলে আমি জৰা ফুকাৰ পিছতো আমি হস্পিটাল ব্যৱহাৰ কৰিব লাগে কাৰণ হস্পিটালত যাবই লাগে সাপে কামুৰাটো বৰ ডাঙৰ সমস্যা কাৰণ যিকোনো ডাঙৰ সাপে কামোৰিলে মানুহ বাচিব নোৱাৰে কিন্তু সাপৰ এইটো বীজাণুহে সেইকাৰণে আমি মেডিকেলত গ'লে বা হস্পিতালত গ'লে ইনজেক্যন ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ বহুতো হেৰি হ'ব পাৰে এইখিনিয়ে আমাৰ আৰু